হেল্ল' ফটোগ্ৰাফী ষ্টেচন হয়নে হয় মই মাজুলীলৈ ফুৰিবলৈ আহিছিলোঁ আৰু মই মাজুলীত আচলতে কেইদিনমান থাকিম আৰু ইয়াতে অলপ মই ভাল ফটোগ্ৰাফী মোক প্ৰয়োজন হৈছিল মোৰ মানে ইনষ্টিটিউটৰ কাৰণে

আপোনালোকৰ আপোনাৰ মানে কওকচোন এতিয়া ফটো মানে মই ধৰি লওক কালিলৈ আপোনাক তেনেকে লগ পাব পাৰিম নে ফটো উঠাবৰ কাৰণে

হয় মানে কেনেকুৱা মানে কোন সময়ত ফটোখিনি আমাৰ কাৰণে বেছি ভাল হ'ব মোক খুব ভাল ভিউ অলপ লাগে হয় মোক মূলতঃ মোক এতিয়া মাজুলীলৈ যিমানখিনি পৰিভ্ৰমী চৰাই আহিছে সেই অঞ্চলবিলাকত ফটো তোলা সম্ভৱ হ'বনে

হয় আপোনালোকৰ এতিয়া তাত ফটোগ্ৰাফাৰ আমি সকলো সময়তে পাম নহয় জানো হয় তেতিয়াহ'লে আপোনালৈ আমি পৰৱৰ্তী সময়ত আপোনালে আকৌ কথা পাতিম এইটোৰ বিষয়ে অঁ অঁ ঠিক আছে ধন্যবাদ